এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ আগত ল'বলগীয়া সাৱধানতাসমূহ হ'ল ৰবৰৰ ৰিংটো চিলিণ্ডাৰ ভেলভৰ ভিতৰত সোমাই থকাটো নিশ্চিত কৰক দেখা পোৱা কোনো লিকেজ আদি চকুৰে চাই চাবোন আদি লগাই নাকেৰে গোন্ধ লৈ আছে নেকি পৰীক্ষা কৰাওক লিকেজ পৰীক্ষা কৰিবৰ বাবে জ্বলি থকা জুইশলা ব্যৱহাৰ নকৰিব চিলিণ্ডাৰটো ওপৰমুৱাকৈ মাটিৰ সমান বতাহ অহা যোৱা কৰিব পৰা স্থানত ৰাখি পৰীক্ষা কৰক কেবিনেটত এল পি জি চিলিণ্ডাৰটো স্থাপন নকৰিব এল পি জি ষ্ট'ভটো সদায় পাকঘৰৰ শ্লেবত চিলিণ্ডাৰতকৈ ওপৰৰ স্থানত ৰাখিব লাগে অন্য গৰম হোৱা বস্তুৰপৰা চিলিণ্ডাৰটো আঁতৰাই ৰাখিব লাগে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰৰ পাছত কৰিবলগীয়া কাম হ'ল চিলিণ্ডাৰটো ব্যৱহাৰ নকৰাৰ সময়ছোৱাত ৰেগুলেটৰৰ চুইচটো বন্ধ কৰি ৰাখক খালী হৈ থকা চিলিণ্ডাৰ ঠাণ্ডা আৰু ভালকৈ বতাহ চলাচল কৰিব পৰা ঠাইত চেফটীকৈ অ'ন অৱস্থাত ৰখা উচিত